আমাৰ অঞ্চলত দশম শ্ৰেণী পাছ কৰাৰ পাছত ছাত্ৰ ছাত্ৰীসকলে নিজৰ পচন্দ অনুসৰি ই কলা শাখা বিজ্ঞান শাখা আৰু বাণিজ্য শাখাত নামভৰ্তি কৰে বিশেষকৈ আমাৰ অঞ্চলটো পিচপৰা অঞ্চল এই অঞ্চলত বেলেগ কোনো ধৰণৰ বেচৰকাৰী শিক্ষা অনুষ্ঠান নাই গতিকে তেওঁলোকে চৰকাৰী শিক্ষা অনুষ্ঠানতেই এই দুটা পক্ষ পঢ়িব বিচাৰে বাণিজ্য শাখাত যিসকল ছাত্ৰ ছাত্ৰীয়ে নামভৰ্তি কৰে তেওঁলোকৰ এটা সপোন থাকে যে তেওঁলোক হয়তো কোনোবা এজন ডক্টৰ হ'ব কোনোবা এজন ইঞ্জিনিয়াৰ হ'ব আৰু সেই সপোনবোৰ বুকুত বান্ধি লৈ তেওঁলোকে বিজ্ঞান শাখাত নামভৰ্তি কৰি এই নিজকে আগুৱাই নিব বিচাৰে ঠিক তেনেকৈ কলা শাখাত যি যিসকল ছাত্ৰ ছাত্ৰীয়ে নামভৰ্তি কৰে তেওঁলোকেও এটা সপোন বান্ধি এই কলা শাখাত নামভৰ্তি কৰে তেওঁলোকে প্ৰায়খিনিৰে এটা ইচ্ছা থাকে যে তেওঁলোক টিছিং লাইনত যাব আৰু কিছুমানৰ বহুত আশা থাকে যে তেওঁলোকে এ পি এচ চি একজাম দিব প্ৰশাসনিক বিষয়া হ'ব এনেধৰণৰ সপোনবোৰ দেখিয়ে তেওঁলোকে কলা শাখাত নামভৰ্তি কৰে আৰু বাণিজ্য শাখাত যিসকল ছাত্ৰ ছাত্ৰী যায় তেওঁলোকৰ এটা সপোন থাকে তেওঁলোকে বেংকিং লাইনত যাব বা ব্যৱসায় কৰিব কাৰণ আজিকালি ব্যৱসায় কৰি বহুত ধৰণৰ উন্নতি লাভ লাভ কৰিছে বা বা নিজকে সুৰ ব্যৱসায় হিচাপে নিজকে প্ৰতিষ্ঠা কৰিব বিচাৰিছে তাৰো উপৰিও কিছুমান ষ্টুডেণ্ট আছে ধৰক কিছুমানে নিজকে ধুনীয়া কৰিব বিচৰা যিখিনি ছাত্ৰী বিশেষকৈ ছাত্ৰীসকলে বিউটিচিয়ান কৰ্চটো পঢ়ে আৰু তাৰে কিছুমানে কম্পিউটাৰ বিষয়ত পঢ়ে আৰু কম্পিউটাৰ বিষয়টো যিসকল ছাত্ৰ ছাত্ৰীয়ে ভাল পায় তেওঁলোকে কম্পিউটাৰ চেণ্টাৰত গৈ নামভৰ্তি কৰি এব এবছৰীয়া কিছুমান ডিপ্লমা বা ডিগ্ৰী লয় আৰু তেনেকৈয়ে আগবাঢ়ি যাব বিচাৰে বিচাৰে